মই এজনৰ লগত ফুৰিবলৈ গৈছিলোঁ হায়দৰাবাদলৈ বহুত দিনেই যাম বুলি ভাবি আছিলোঁ কিন্তু লগীয়া এজন পায় মই হায়দৰাবাদলৈ গ'লোঁ হায়দৰাবাদলৈ যাওঁতে তেখেতৰ ক'লে বোলে হায়দৰাবাদৰ পোলাও বোলে খাবি আৰু দেই বৰ মজা নহয় বোলে তেতিয়া মোৰ লোভ লাগি গ'ল মই ভাবিলোঁ এই হায়দৰাবাদৰ পোলাওটোকে খাই আহোঁগৈ বুলি লগতে এজনৰ লগতে গৈ এপাক ফুৰি আহোঁ বুলি ওলাই গ'লোঁ তেখেতৰ লগতে ফুৰিলোঁ মেলিলোঁ প্ৰায় তিনিদিনমান থাকিলোঁ মই হায়দৰাবাদৰ পোলাও খাই বৰ মজা পালোঁ নহয় আৰু এবাৰ যেন যাম আকৌ এবাৰ খাবলৈ পাম তেনেকুৱা এটা মনত আজিও মোৰ খেলাই থাকে গতিকে মই হায়দৰাবাদৰ পোলাও আজিও যিটো নাম কৰিছোঁ দেই